আমাৰ ঘৰত ৰেচিপি বুলি ক'লে মাংস বনোৱা মাছ বনোৱা পনীৰ বনোৱা এনেকুৱা কেতিয়াও বনাই পোৱা নাই মই মাংস বনাই মানে কেতিয়াবা বনাওঁ যদিও ভাল নহয় আৰু মাংসটো যেতিয়া মা বনাই থাকে তেতিয়া চাওঁ আৰু তেতিয়া যেতিয়া বেছি মানুহ আহে আলহী অতিথি যেতিয়া আহে তেতিয়া আমি মই চাই থাকোঁ মা ফাষ্টতে পিঁয়াজ ৰহুন আদা আলু স্কোৱাচ এনেকৈ চিলাই লৈ চেলাই লৈ জ্বালাৰ ঠাৰি চাৰিবিলাক চিঙি লয় তাৰপিছত ৰহুন আদাখিনি মিক্সিত বটি লৈ বটিলৈ তাৰপিছত পিঁয়াজখিনি সৰু সৰুকে কাটি লয় কাটিলৈ তাৰপিছত সেনেকে এদিন মই বনাবলৈ চেষ্টা কৰিলোঁ তাৰপিছত সেনেকে কাটি লৈ তাৰপিছত আদা ৰহুনখিনি মিক্সিত মাই বটি ললোঁ লৈ তাৰপিছত অঁ মাংসখিনি আগেয়ে কেৰাহীত তেল দি লৈ ফুৰাণ কেটামান দি মাহপাত দি শুকান জলকীয়া তাত দি ললোঁ দি তাৰপিছত পিঁয়াজখিনি বহাই দি তাৰপিছত তাত ৰহুন আদাখিনি সেইখিনি অলপ ভাজি ললোঁ ভাজিলৈ তাৰপিছত মাংসখিনি বহাই দিলোঁ বহাই দি মাংসখিনি কিছু ফ্ৰাই হোৱাৰ পিছত ফ্ৰাই হোৱাৰ পিছত আমি আলুখিনি বহাই দিলোঁ আলুখিনি বহোৱাৰ পিছত তাৰেপিছত আৰু কিছুসময় ফ্ৰাই কৰি থাকিয়ে স্কোৱাচখিনি দি স্কোৱাচ স্কোৱাচ আৰু আলু একেলগে দিলে তাৰপিছত সেনেকে অলপ ধৰিল নিচিনা কৰে সেনেকে বনালোঁ কিন্তু সিদিনা বনাওঁতে টেষ্ট হৈছিলে কিন্তু মাছটো মই এতিয়ালৈকে বনাব পৰা নাই সেনেকৈ পনীৰটো মই এদিন ট্ৰাই কৰিলোঁ পনীৰটো বাৰু হ'ল কিন্তু এইটো ম'ম' চ'ম' এনেকৈ ৰ'ল চ'লবিলাকো বনাবৰ কাৰণে চেষ্টা মানে কৰি চেষ্টা কৰিবৰ ইচ্ছা আছে কিন্তু সেইবিলাকো বনাই পোৱা নাই চাই থাকোঁ যেতিয়া ওচৰৰ দোকানলৈ যাওঁ কেনেকৈ কেনেকৈ বনাই কাৰণ মই ৰো আটা বনা মাৰিব নাজানোঁ সেনেকৈ সেইকাৰণে ৰোলটো মই বনা বনাব পৰা নাই এদিন বনাব হেই কৰিছিলোঁ কিন্তু আটাটো মই বেলিবই নোৱাৰিলোঁ আৰু যেনেকৈ চাওমিন আছে যিটো আমাৰ ফাষ্টফুডৰ চাওমিন আমি মেগী মেগী বনাব পাৰোঁ বাৰু কিন্তু আমি ফাষ্টফুডৰ যিটো চাওমিন সেইটো বনাবলৈ বহুতখিনি যোগাৰ লাগে চয়া চ'চ লাগে চ'চ লাগে এনেকে কিবাকানি লাগে সেইবিলাক বস্তু যোগাৰবিলাকো নাই আৰু ম'ম বনাবৰ কাৰণে যিবিলাক বাচন বৰ্তন লাগে এই বাচন বৰ্তনবিলাকো আমাৰ ঘৰত যিহেতুকে নাই বনোৱাৰ মানে অলপ দিগদাৰী হয় সে সেইটো ম'ম'ৰ যিবিলাক পাক আছে পাক বিলাকো দিব নাজানোঁ বনাবৰ কাৰণে ইচ্ছা আছে কাৰণ আমাৰ ঘৰৰ অলপ মানে পইচা পাতিৰো প্ৰবলেম বা মোৰ ফাষ্টফুডৰ দোকান এখন দিবলৈ বহুত ইচ্ছা আছিল ফাষ্টফুডৰ দোকানখন দিয়াত এটা ইনকামো হ'ল হয় আৰু বস্তুবিলাক মই মানে ৰেচিপিটো চাই যিটো ৰেচিপি ফাষ্টফুডত বনাই যেনেকে পোলাও হওঁঁক চাওমিন হওঁক ম'ম' হওঁক ৰোল এনেকুৱা বস্তুবিলাক মোৰ চাই ভাল লাগে এইবিলাক বস্তু যদি মানে মই বনা বনাব জানিলোঁ হয় সেইটো বস্তুবিলাক যোগাৰবিলাক থাকিলে বাৰু এদিন এদিন কৰি হ'লেও শিকিলোঁ হয় কাৰণ আমাৰ যিহেতুকে ফাইনেনঞ্চিয়েল অলপ কিছু প্ৰবলেম আছে সেইটো কাৰণত মই এই যোগাৰ বিলাক আনিব পৰা নাই যোগাৰ বিলাক আনিলে বাৰু চেষ্টা কৰিম কিন্তু এতিয়ালৈকে চেষ্টা কৰি মই মানে বনাব পাৰা নাই কিন্তু মাংসটো আৰু পনীৰটো বনাব শিকিলোঁ মাছটো মানে কি মই ফ্ৰাই কৰিব নাজানোঁ মাছটো জিকাৰে কিবা আৰু সেনেকোৱা এটা মানে কেঁচা হালাধিৰে মানে মাছটো বনাই মায়ে মাই মাছটো কেঁচা হালধীৰে যেতিয়া বনাই কেঁচা হালধীটোৰ ৰসটো উলি মানে বটিকিনে ৰসটো ওলাই লয় ওলাই লৈ মাছটো ভাজি তাৰপিছত কেঁচা হালধীটো দি অলপ আদা দিয়ে তাৰপিছত সেইটো বহুত ধৰণে সেইটো পগাই পগাই পগাই পগাই পূৰা মানে কি অলপ গোটা নিচিনা কৰি দিয়ে দি সেনেকৈ বনাই অঁ সেইটো মানে দেখিছোঁহে মই বনাই বনোৱা নাই কিন্তু খা খোৱাতে কিন্তু বহুত টেষ্টি হৈছিলে আৰু এনেকৈ টেঙাৰ আঞ্জা বনাই টেঙাৰ আঞ্জা বনালে কিবা আটাৰ গুৰি বা চাউলৰ গুৰি এনেকৈ দি কিবা বটাম সেইটো মাহঁতে বটাম বুলিও কয় সেই বটামটো দি দি সেই আঞ্জাটো অলপ গোট গোটা নিচিনা হৈ যায় নহ'লে পানীৰ নিচিনা হৈ থাকে সেইটোক তাৰপিছত আমি আৰু সেনেকৈ লাহে লাহে বনোৱা মানে কি মই মই এইটো ফাষ্টফুডৰ দোকানটো মানে দিয়াৰ কাৰণে চেষ্টা কৰিম কৰি আছোঁ কিন্তু সেই বস্তুবিলাক লাহে লাহে অলপ চলপ যোগাৰ আনি বাচন বৰ্তনবিলাক বহুতখিনি লাগে সেইটো কাৰণত পইচা বহুতখিনি খৰচ কৰিব লাগে আৰু আৰু ফাষ্টফুড যিহেতুকে নাজানোঁ এটা কাজিৰো ৰাখিব লাগিব সেইটো কাৰণত মই এইটো কৰিবৰ কাৰণে চে মানে চেষ্টা কৰি আছোঁ চেষ্টা কৰি মানে ম'ম'টো ম মই এজনৰ পৰা মাজে মাজে মানুহ এজনৰ তাত শিকিব গৈ আছোঁ যিটো চিষ্টেমত বনাই মানে পিঁয়াজটো আগতে ওহাই লৈ ওহাই থৈ দিয়ে সৰু সৰুকৈ কাটি ওহাই লয় ওহাই লৈ মাংসখিনিও ওহাই লয় ওহাই লৈ পেলাই অলপ চলপ অলপ অলপ মাংস দি এনেকৈ পিঁয়াজৰ লগত লগলাগি মানে সৰু সৰুকে ৰুটিটো মানে ময়দাটো বেলি লয় বেলি লয় ৰুটিৰ নিচিনাকৈ সৰুকে বেলি লৈ কিনে আৰু তেনেকে পাকটো মানে এতিয়ালৈকে মোৰ অহা নাই যিটো পাক দিয়ে ম'ম'ৰ সেই পাকটো অহা নাই